বাইকৰ যত্ন বুলি ক'বলৈ মই মোৰ বাইকখন প্ৰত্যেক সপ্তাহত এবাৰকৈ ধোওঁ আৰু তাৰ পলিচিং কৰোঁ আৰু লগতে মই সদায় চলোৱাৰ আগতে তাৰ ব্ৰেকিঙৰ পাৰ্ফমেন্সটো চেক কৰোঁ যে ব্ৰেককেইডাল ঠিক হৈ আছেনে নাই লগতে প্ৰত্যেক সপ্তাহতে মই নিজৰ চেইনডালো ক্লিনিং কৰা হৈছে নে নাই কিবা লুব্ৰিঙৰ প্ৰয়োজন আছে নেকি তাৰপিছত মই যত্ন হিচাপে ক'বলৈ ল'লে মোৰ বাইকত যথেষ্ট পৰিমাণৰ তেল আছেনে নাই খুব কম পৰিমাণৰ তেল আছে নেকি আৰু ইঞ্জিন অইল সঠিক পৰিমাণে আছেনে নাই সেইবোৰ বস্তু নিয়মীয়াকৈ চেক কৰোঁ আৰু বাইক চলোৱাটো নিশ্চয়কৈ কেতিয়াবা ভাগৰুৱা হ'ব পাৰে যেনে আজিকালি চাৰিশ কিলোমিটাৰ পাঁচশ কিলোমিটাৰ টুৰত যোৱা হয় মানুহে ব্লগিং কৰিবলৈ লৈছে ইউটিউবাৰবোৰে গতিকে সেইবোৰ বাইক চলোৱাটো ভাগৰুৱা হ'ব পাৰে কিছুমান বাইক যেনে স্পৰ্টছ বাইকবোৰত এনেকুৱা দীঘলীয়া ৰাস্তা যথেষ্ট ভাগৰুৱা হৈ যোৱা যায় কাৰণ সেইবোৰত আমাৰ চিটিং প'চ্চাৰটো যথেষ্ট পৰিমাণে ক্ৰেম্পড হয় আৰু আৰু খুব কম জেগা থাকে তাত সঠিককৈ বহিবলৈ আৰু যথেষ্ট বেঁকা হৈ বহিবলগীয়া হয় কিন্তু আজিকালি যিবোৰ এডভেন্সাৰ বাইক আছে যেনে হিৰ' এক্সপাল্ছ ৰয়েল এনফিল্ড হিমালয়ান বিএম ডব্লিউ আৰ টুৱেলভ ফিফটি জি এছ আছে এইবোৰত যথেষ্ট এটা নৰ্মেল চিটিং প'চ্চাৰৰ কাৰণে ভাগৰটো খুব কম লাগে আৰু দীঘলীয়া পথত সতৰ্ক হ'বলৈ হ'লে আৰু অনুপ্ৰাণিত হৈ থাকিবলৈ হ'লে আজিকালি যথেষ্ট কিছুমান টেকন'লজি থাকে বাইকবোৰত ধৰি লওক চিট হিটিং চিট কুলিং তাৰপিছত আৰু সতৰ্ক বুলি ক'বলৈ হ'লে আজিকালি ৰেডাৰ গাইদেড বাইকবোৰো পোৱা যায় যিবোৰত ৱাৰ্নিং থাকে আৰু আমি নিজে চলাওতেও খুব কম স্পীডত চলাব লাগে বেছি স্পীডত গৈ কন্ট্ৰল হেৰুৱাব নালাগে আৰু যেতিয়া ভাগৰ লাগে তেতিয়া হয়তো ক'ৰবাত ৰৈ অলপ টাইম ৰেষ্ট লৈ কফি একাপ বা যোৱা কলড্ৰিংকছ এটা খাই নিজকে আকৌ সতেজ কৰি ৰাখিব পাৰি আৰু এই এই সৰু সৰু ব্ৰেকবোৰ প্ৰয়োজন অনুপ্ৰাণিত হৈ থাকিবলৈ আৰু দীঘলীয়া পথত এইবোৰেই আপোনাক সতৰ্ক হৈ থকাত সহায় কৰে